হেল্ল' এইটো কাজল বাছৰ মালিকৰ ওচৰত লাগিছেনে আমি আই আইসকল অঁ এই মাজুলী তীৰ্থযাত্ৰা কাৰণত যাবলে ওলাইছোঁ তাকে ভাড়াটো কিমান ল'ব আৰু কেনেকে তুলিব লাগিব আমিওতো পাতিব লাগিব কেতিয়াকে যাব পাৰিব অঁ আমি এনেই বিহুৰ পাছতে যাম বুলি ভাবিছোঁ চাবৰ কাৰণে আৰু তাকে এতিয়া দাম দৰোটো পাতিব লাগিব আপোনলোকে কিমান হেৰিয়ত যাব পাৰিব দাম দৰটো ক'ব লাগিব নহয় আমাকো আমি তেতিয়া আকৌ আইসকলে পাতি মেলি চাই আপোনালোকৰ লগত কথা বতৰা পাতিম আৰু আপোনলোকে যাব পাৰিব নোৱাৰে সেইটোও আমাক জনাব তেতিয়াহে যদিও আপোনালোকৰ সেইদিনাখন কাবাৰ লগত ভাড়া থাকে তেতিয়া আমি বেলেগ এটা ডেট ল'ব লাগিব তেনেদৰে যদি পাৰে আমাক জনাবচোন